হয় মই স্বপ্না গগৈয়ে ক'লোঁ আপুনি দিগন্ত চেতিয়া হয়নে অঁ মই অসমৰ কেইখনমান চাহ বাগিচা ফুৰাৰ কথা ভাবিছোঁ আপুনি অলপ সহায় কৰিব পাৰিব নেকি মই ডিব্ৰুগড় চাহ বাগান আৰু তিনিচুকীয়া চাইডে

অঁ হয় মোৰ লগত আৰু দুগৰাকীমান যাব আপ হয় হয় আপোনাৰ তাত খোৱা বোৱা ব্যৱস্থা পামনে অঁ অঁ এনেই কি কি সুবিধা পাম বাৰু থকা

আমি দুই তিনিদিনমানৰ কাৰণে আহিম হয় নেক্সট উইক ফ্ৰেব্ৰুৱাৰীমানত আহিম হয় হয় অঁ ঠিক আছে বাৰু হয় হয় হয় ঠিক আছে দিয়ক তেন্তে